মোৰ প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেল বা টিভি প্ৰগ্ৰাম বুলি ক'লে মোৰ প্ৰিয় হৈছে আমাৰ গাঁও বুলি ইউটিউবত এটা চেনেল আছে আমাৰ গাঁও আৰু তাতে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ ইমান ধুনীয়াকৈ ভিডিঅ'খিনি উপস্থাপন কৰা হয় আমাৰ গাঁও বোলা সেই যোনটো চেনেল আছে তাতে এগৰাকী মাইকী মানুহ তেওঁৰ হাজবেণ্ড আৰু এটা ল'ৰা আৰু এটা ছোৱালী এটা সৰু পৰিয়াল আৰু সেই পৰিয়ালটোত তে তেওঁ এখন মাটিৰে লেপা ঘৰ মানে একদম সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ আৰু সেই গাঁৱলীয়া পৰিৱেশটোৰ মাজত তেওঁ মানে ইমান ধুনীয়াকৈ বস্তুখিনি দেখুৱায় আপোনাৰ পূৰা আপোনাৰ কি বুলি ক'ব লাগিব সেইটো সম্পূৰ্ণ মানে গাঁৱলীয়া খাদ্য সম্ভাৰ মানে সম্পূৰ্ণ গাঁৱলীয়া খাদ্য সম্ভাৰ যিদৰে উপস্থাপন কৰে তেওঁ নিজৰ বাৰীৰ পাচলি আনি তেওঁ নিজৰ বাৰীৰ পাচলিৰে মানে কিবা বনাই পানি দেখুৱায় আজি ধৰক কল পচলাৰে কুকুৰা মাংস বনাই দিলে তাৰপাছতে আপোনাৰ কেতিয়াবা দিলে ঔটেঙাৰ লগত গাহৰি মাংস তাৰপিছতে নিজে নিজে নিজ হাতেৰে বনোৱা খৰিচাৰে আপোনাৰ গাহৰি মাংস বা আপোনাৰ কলডিলৰ সৈতে পাৰ মাংস তাৰপাছতে কোমোৰাৰে হাঁহ মাংস এইবিলাক মানে ইমান ধুনীয়াকৈ তেওঁলোকে মানে উপস্থাপন কৰে সেইটো মানে দেখি সঁচাকৈ বহুত ভাল লাগে আৰু তেওঁৰ চেনেলটোত চোৱা মানুহ বহুত আছে অকল যে মইয়েই এনেকুৱা নহয় হেই আমাৰ গাঁও বুলি যোনটো চেনেল আছে চেনেলটোত আপোনাৰ বহুত ছাবস্ক্ৰাইবাৰ আছে বহুত ভাল ভাল কমেণ্ট আহে বহুত ভালকে তেওঁলোকক ছাপৰ্ট কৰে মানুহে সেই এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশটোৰ চাবৰ কাৰণে আজি এতিয়া আপোনাৰ যোনটো নগৰীকৰণ হৈ আছে ইমান আপোনাৰ এখন যান্ত্ৰিকতাৰ পৃথিৱীত তেনেকুৱা এটা গাঁৱৰ পৰিৱেশ দেখিবলৈ পাই মানুহৰ সঁচাকৈ মানে বহুত মাইণ্ডটোত ষ্ট্ৰেছ ৰিলিফ হোৱা যেন লাগে আৰু তেনেকুৱা এটা জীৱন পাৰ কৰিবলৈসকলোৱে বিচাৰে গাঁৱত এনেকুৱা এটা শান্তি পৰিৱেশত থকাটো সকলোৱে বিচাৰে কিন্তু যিহেতু নগৰ অঞ্চলত থকা মানুহে সেই বস্তুটো নাপায় আৰু তাৰ লগত কেতিয়াও কম্পেয়াৰো নহয় ইমান এটা সুস্থ সৱল পৰিৱেশ ধুনীয়া হাৱা গাঁৱৰ পৰিৱেশ গাঁৱৰ মাটি পানীৰ লগত আমি যোনটো বস্তু সৰুতে পাইছিলোঁ সৰুতে পাইছিলোঁ আজিকালি এতিয়া সেই গাঁওবিলাকো মানে কি হৈ গ'ল ডাঙৰ ডাঙৰ বিল্ডিং ডাঙৰ ডাঙৰ আপোনাৰ কি বুলি ক'ব লাগিব গাড়ী মটৰ সেয়ে আজিকালিৰ গাঁওবিলাকো মানে তেনেকুৱা আছে বহুত গাঁও আছে মে বি কিন্তু আজিকালি যোনখিনি গাঁও মানে আমি সচৰাচৰ দেখোঁ সেই গাঁৱতো মানে এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ মই দেখি পোৱা নাই যোনটো মানে সেই ভিডিঅ'টোৰ থ্ৰদি মই এটা গাঁৱলীয়া পৰিৱেশ দেখিছোঁ ধুনীয়াকৈ এখন ডাঙৰ বাৰী তাতে তেওঁলোকৰ নিজৰ মানে নিজৰ দৰকাৰী হোৱা যিমানখিনি বস্তু এতিয়া আপোনাৰ আদা নহৰুৰ পৰা হওক আপোনাৰ নেমু টেঙা তাৰপিছতে ধনিয়া জলকীয়া তেওঁলোকে সেই নিজৰ কাৰণে মানে এইবিলাক কোনো বিক্ৰী কৰিবৰ বাবে কিবা কৰিবৰ নহয় কাৰণে নহয় অকল নিজৰ কাৰণে নিজৰ লাগতিয়াল বস্তুখিনি নিজেই কৰি লৈছে পূৰা আপোনাৰ অৰ্গেনিকভাৱে সেইবিলাক বস্তু দেখি সেই তেওঁলোকৰ যোনটো গাঁৱলীয়া পৰিৱেশৰ মাজত তেওঁলোকে সেই খাদ্যৰ এটা ৰেচিপি বনাই বনাই মানুহলৈ মানে আপোনাৰ ভিডিঅ'খিনি আগবঢ়াই দিছে আৰু সেইটোত মানে সঁচাকৈয়ে তেওঁলোকে বহুত এটা বহুত ভাল হেৰি এটা মানে দেখুৱাই আছে আৰু মানে মোৰ এইটো এটা কাৰণেই ভাল লাগে মানে গাঁৱলীয়া পৰিৱেশ ইমান সহজ সৰল জীৱন ইমান সহজ সৰলভাৱে আৰু চবতকৈ ডাঙৰ কথা হৈ গ'ল কি তেওঁ সদায় কিহত বনাই মাটিৰ চৌকাত খৰি দি জুইত মাটিৰ চৌকাত খানা বনাই পিনি দেখুৱায় ত' সেইখিনি বস্তুৰ কাৰণেই মোৰ সেই ইউটিউব চেনেলটো বহুত ভাল লাগে আৰু তাৰপৰা মই কি কি শিকিছোঁ বুলি ক'বলৈ গ'লে তেওঁলোকৰ পৰা সেই এটা মানে সাধাৰণ জীৱন যাপন কেনেকৈ মানুহে কৰিব পাৰি আৰু সাধাৰণ জীৱন যাপন বুলি নহয় তেওঁলোকক মই সাধাৰণ জীৱন যাপন কৰে বুলি কোৱা নাই কিন্তু মানে মানুহৰ চব থাকিও বহুত কিবাকিবি থাকিও মানুহে মানে কিমান সহজ সৰলভাৱে সহজ সৰলভাৱে মানুহে কেনেদৰে জীৱনটো পাৰ কৰিব পাৰে কিমান সুখত থাকিব পাৰে সেইবিলাক বস্তুত তেওঁলোকৰ পৰা শিকিব পৰা যায় আৰু খাদ্য সম্পৰ্কে খাদ্য তেওঁলোকে মানে খাদ্যৰ ৰেচিপি হিচাপে তেওঁলোকৰ পৰা শিকিবলগীয়াটো বহুতেই আছে এতিয়া আপুনি সেইটো মই আগতে অলৰেডি কৈছোৱেই হাঁহ মাংসৰ লগত কোমোৰা তেওঁলোকে ইমান ধুনীয়াকৈ বনায় তাৰপাছতে আপোনাৰ পাৰৰ লগত কলডিল কুকুৰা মাংসৰ লগত পচলা এইবিলাক মানে সঁচাকে সেইবিলাক আমি কি আমি আজিকালি তাত তেনেকুৱাবিলাক বস্তু আমি হয়তো বহুতে খাই পোৱা নাই মানে এইবিলাক ৰেচিপি যোনবিলাক একদম পুৰণি দিনীয়া গাঁৱলীয়া মানে জুতি আছিল পুৰণি দিনীয়া গাঁৱৰ মানে মানুহৰ যোনখিনি জুতি আছিল তেওঁলোকে মছলা চছলা ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ মানে কি সুস্থ আৰু সৱলভাৱে যোনখিনি মানে খাদ্য ৰেচিপি তৈয়াৰ কৰে সেইখিনি সঁচাকৈয়ে তেওঁলোকৰ পৰা শিকিব লগা বহুখিনিয়েই আছে আৰু মই তাৰপৰা সেইখিনিয়ে বহুত শিকিছোঁ